ঘৰত থাকোঁতে ঘৰত থাকোঁতে চিলাই কৰা কোনো অসুবিধা নাছিল আৰু এতিয়া সংসাৰ কৰা পিছত বহুত অসুবিধা হয় হয় তথাপিও তাৰ মাজতো চিলাই কৰোঁ আৰু ঊল গাঁঠোঁ আৰু ল'ৰা ছোৱালী ছৈতা ফুল এইবিলাক নানা ধৰণৰ ঊলৰ পৰা মই তৈয়াৰ কৰোঁ তৈয়াৰ কৰোঁ আৰু ঘৰত ঘৰত বহুত অসুবিধা হ'লেও তাৰ মাজত সময় ওলাই সময় ওলাই কামবিলাক কৰি যাওঁ আৰু কাপোৰ বওঁ গামোচা চাদৰ মেখেলা সকলো বওঁ আৰু গামোচা ফুল বাচি মই বিক্ৰীও কৰোঁ মেখেলা ফুল বাচোঁ আৰু ঊলৰ পৰা ধুনীয়া ধুনীয়া ফুলবিলাক বনাওঁ ফুল বনাওঁ আৰু ধুনীয়া ধুনীয়া বটল বনাওঁ তেনেকুৱা বহুত বিভিন্ন ধৰণৰ ঊলৰ পৰা বনাওঁ আৰু চিলাই কৰোঁ মেখেলা চাদৰ ব্লাউজ সকলোবোৰ চিলাই বনাই চিলাই কৰি কৰোঁ কৰোঁ তাৰ চিলাই কৰোঁ আৰু ঘৰত ল'ৰা ছোৱালীবিলাকে বহুত অসুবিধাও কৰে সিহঁতে আৰু বস্তুটো থৈ লওঁ এঠাইত সিহঁতে নি বেলেগ এঠাইত থৈ দিয়ে যদি আকৌ সেইবিলাক বিচাৰি আনি আনিবলগীয়া হয় সেইকাৰণে অলপ অসুবিধাও হয় তাৰ মাজতো চিলাই ঊল সকলো কৰি কৰি থাকোঁ কৰি থাকোঁ